হেল্ল' অঁ মই এই খিলনজ্যোতিৰ মাকে কৈছোঁ অঁ অঁ বাইদেউ হেৰি খিলনজ্যোতি স্কুলত ঠিকেই আছে নহয় চাগৈ অঁ মই মোৰ মই মোৰ ফালৰপৰাও যিখিনি পাৰো চাইছোঁ চেষ্টা কৰি আছো মই আপোনালোকেও অলপ ভালকৈ গুৰুত্ব দিব তাৰপিছত ইহঁতৰটো ফাৰ্ষ্ট ইউনিট টেষ্টটো হৈ গ'ল তাৰপিছত এই গাৰ্জেন্টৰ মিটিং দিয়া কথা আছিলে সেই মিটিংখন কেতিয়াকৈ দিব বাৰু আপোনালোকে

অঁ অঁ হ'ব দিয়ক তেনেহ'লে কাইলৈ মই তাকো পঠিয়াম লগতে আৰু মইও যাম কি অঁ পিছ অঁ পিছৰখিনি কি হয় আৰু সেইটো হেৰি কৰিব লাগিব হ'ব দিয়ক নহ'লে ৰাখিছোঁ